হেল্ল' মই আপোনালোকৰ এজেঞ্চিৰপৰা কেব বুক কৰিছিলোঁ মই এতিয়া আগৰ স্থানত নাই এতিয়া নতুন এতিয়া বেলেগ এটা স্থানলৈ আহিলোঁ আৰু সেই নতুন স্থানটোৰ ঠিকনাটো হ'ল যোৰহাট তৰাজান আৰু তাৰপৰা মোক পিকআপ কৰিব বুলি মই আশা কৰিলোঁ